আমাৰ অসম ৰাজ্যত জনসংখ্যা অধিক হোৱা ঠাইসমূহ ক্ৰমে প্ৰথমতে নগাঁও জিলা দ্বিতিয়তে কামৰূপ জিলা তাৰপিছত ডিব্ৰুগড় জিলা তাৰপৰা তিনিচুকীয়া আৰু দৰং জিলা জনবহুল চহৰত বাস কৰা ইতিবাচক সুবিধাসমূহ হ'ল চাকৰি চাকৰি পোৱাৰ সুযোগ অধিক হয় বৈচিত্ৰ আৰু সাংস্কৃতিক বিনিময় সুবিধা আৰু সেৱাৰ সুবিধা অধিক পৰিবহণ ব্যৱস্থা উন্নত আৰু পৰিবহণৰ বিকল্পও অধিক নেটৱৰ্কৰ সুবিধা অধিক হয় ইত্যাদি জনবহুল চহৰত বসবাস কৰা মানুহৰ অসুবিধাসমূহ হ'ল জীৱন যাপনৰ বাবে খৰচ পাতি অধিক হয় জন জনসংখ্যা বেছি হোৱাৰ বাবে অতিমাত্ৰা ভিৰো হয় জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে গাড়ী মটৰৰ গাড়ী মটৰৰ অধিক হোৱাৰ বাবে গাড়ী মটৰৰপৰা ওলোৱা ধোঁৱা শব্দৰপৰা প্ৰদূষণৰ সৃষ্টি হয় আৰু অপৰাধৰ হাৰো বৃদ্ধি হোৱা দেখা যায় জনবহুল চহৰত ইত্যাদি